হয় আমাৰ এলেকাত স্বাস্থ্যসেৱা উন্নত কৰিবলৈ এলেকাটোত এগৰাকী আশা কৰ্মীৰ খুবেই প্ৰয়োজন কাৰণ এগৰাকী আশা কৰ্মীয়ে অঞ্চলটোৰ গৰ্ভৱতী মহিলাসমূহৰ দৰৱ পাতি সা সুবিধাৰ ওপৰত চকু দিব পাৰে ইয়াৰ উপৰিও শিশুসকলৰ টীকাকৰণ পলিঅ' আদিৰ ওপৰত গুৰুত্ব দিয়ে তাৰপাছত গাঁওখনৰ লোকসকলৰ ওপৰত লোকসকলৰ স্বাস্থ্যৰ ওপৰত লক্ষ্য ৰাখি স্বাস্থ্য শিবিৰ পাতে ইয়াৰ উপৰিও আমাৰ ওচৰত এখন ফাৰ্মাচীৰ খুবেই প্ৰয়োজন কাৰণ আমি এটা সৰু দৰৱ কিনিবলৈও বহুদূৰ যাব লাগে সেয়ে আমাৰ ওচৰত এখন ফাৰ্মাচী খুবেই প্ৰয়োজন হৈ আছে ইয়াৰ উপৰিও এলেকাটোৰ অকল এলেকাটোৰ বুলিয়েই নহয় সকলো আৰ্থিকভাৱে দূৰ্বল শ্ৰেণীৰ লোকৰ বাবে বিনামূলীয়া দৰৱ পাতিৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে কাৰণ সকলো মানুহে ইমান দাম দি দৰৱ কিনি খাব নোৱাৰে সেয়ে তাৰ ওপৰত চৰকাৰে চকু দিব লাগে